মই এটা লেপটপ কিনিছিলোঁ কিন্তু মই লেপটপটো চলাই ইমান ভাল নাপালোঁ বস্তুটো মানে মাজে মাজে বন্ধ হৈ হৈ যায় তাৰপিছত উইণ্ড'জ মৰা পিছত আৰু দুইদিনমান চলে তাৰপিছত আৰু বন্ধ হৈ যায় হেঙো মাৰে সেইকাৰণে মানে ইমান এটা ভাল পোৱা নাই মই লেপটপটো চলাই তাৰপিছত মই বাইকখনৰো মানে কি হয় ষ্টাৰ্টটো বন্ধ হৈ হৈ যায় মাজে মাজে ছাৰ্ভিচিঙত দিওঁ তাৰপিছত তাহাঁতে ঠিক কৰি দিয়ে আৰু দুইদিনমান পিছত আৰু সেই ছেইম একেই মানে ষ্টাৰ্টটো বন্ধ হৈ যায়